হয় আপুনি ফটোগ্ৰাফাৰজন হয়নে দাদাজন হয়নে

মোৰ জুলাই পাঁচ তাৰিখে আছে

ভিডিঅ'ও লাগিব ফটোও লাগিব

কি ক'লে অঁ হয় হয় গোটেই দিনটোৰ কাৰণে লাগিব আপুনি আহিব পাৰিবনে আপুনি কিমানমান ল'ব বাৰু অঁ অঁ ঠিক আছে বাৰু ঠিক আছে হ'ব বাৰু হ'ব অঁ অঁ ঠিক আছে